আপোনাৰ লিখনত সাম্প্ৰতিক পৰিঘটনা আৰু সামাজিক বিষয়সমূহ হ'ল আমাৰ মই মই কেইবাখনো মই কিতাপ মই লিখিছোঁ বা মই কবিতা লিখোঁ মই সকলো জেগাতে মই বাতৰিকাকতত বা কিতাপ সেনেকৈবোৰ উলিয়াওঁ কিন্তু মোৰ লিখনত মই সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়ি কেনেধৰণে উপকৃত হ'ব মই সেই বিষয়ে মই বেছি গুৰুত্ব দিওঁ লিখনৰ ক্ষেত্ৰত সদায় ছাত্ৰ ছাত্ৰীক ছবি এটা দি তেওঁলোকক ভাল লগাকৈ তেওঁলোকক এটা যদি মই কবিতা এটা দিওঁ সেই কবিতাটোত তেওঁলোকে কি শিকিছে সেইটো মই গুৰুত্ব দিব লাগে সেই বিষয়ে এটা মই মই এখন কিতাপ লিখিছিলোঁ কবিতা পুথি আৰু সেই কবিতা পুথিখন নাম হৈছে এৰাই সুতি পাৰত বহি তাত কণ কণ ল'ৰা ছোৱালী সকলৰ কাৰণে মই পখিলা কবিতাটোও লিখিছিলোঁ পখিলাত কেনেকৈ তেওঁলোকে চুব বিচাৰে পখিলটো কেনেকৈ ৰঙা নিলা হালধীয়া ৰঙৰ তেওঁলোকে পখিলাজনী মানে ইমান তেওঁলোকে সেই কবিতাটোত মানে তেওঁলোকে নিজে গান গাই কবিতাটো যদি পখিলা এজনী বা তেওঁলোকে ধৰিবলৈ বিচাৰে তেওঁলোকে সেই পখিলা এজনীৰ জৰিয়তে তেওঁলোকে দৌৰি দৌৰি খেলিবলৈ যায় এটা এটা মই এখন স্কুলত এটা সৰু ল'ৰা মাত নমতা ল'ৰা এটা মই পাইছিলোঁ তেওঁ মানে সেই পখিলাজনীৰ বিষয়ে মই কবিতাটো লিখি মই তেওঁলোকক গাই দিলোঁ ল'ৰাটিয়ে সেই পখিলাজনী পিছে পিছে গৈ ধৰিব বিচাৰিলে ধৰা পাছত তেওঁলোকে কি কৰিলে কবিতাটো ইমানেই ভাল পালে তেওঁলোকে মুখস্থ কৰিলে বা এটা যেনেকৈ কুকুৰৰ কুকুৰ এটা বা এটা শিয়ালৰ বিষয়ে তেওঁলোকক যদি মই সুন্দৰকৈ এটা গল্প আকাৰত মই যদি এটা পাঠ পঢ়াই মই তেওঁলোকক লিখাই যদি মই কিতাপখন মই পঢ়াওঁ তেনেকৈয়ো ছাত্ৰ ছাত্ৰীসকলে বা সৰু সৰু শিশু ল'ৰা ছোৱালীখিনিয়ে উপকৃত হয় লিখনত আচলতে মই নিজে লিখি মই কাক কেনেকৈ কিমান উপকৃত কৰোঁ সেই সেই বিষয়ে মই ভালদৰে মই জানি ল'ব লাগিব এজন মা এজন যদি বোলে বয়সৰ লোকক মই কিখন কি কিতাপ মই দিওঁ সেই কিতাপখনৰ বিষয়ে মই যদি তেওঁক পঢ়াওঁ বা মই নিজে পঢ়ি দিওঁ এজন নপঢ়া মানুহো যদি মই এখন এটা গল্প সাধুকথা ধুনীয়াকৈ সুন্দৰভাৱে যদি কওঁ তেওঁ যদি মনোযোগে শুনে কথাটো ঘটনাটো কিছুমান বাস্তৱ কথাবোৰৰ লগত মিল হয় তেওঁলোকে তেতিয়া সেই বিষয় শুনিবলে উৎসুক হয় আৰু তেওঁলোকে কিবা নজনা কথাও জানিব বিচাৰে সেইটো কাৰণে লিখনত আচলতে মানুহে আনৰ সহায় হোৱাকৈ ধুনীয়াকৈ লিখিব লাগে বা পঢ়িব লাগে বা জানিব লাগে এজন একেবাৰে ক খ অ আ নজনা একেবাৰে নজনা লিখিব নজনা এজন মানুহেও কিন্তু এটা মোৰ এতিয়া লিখনত মই যদি পঢ়ি তেওঁলোকক লাহে লাহে সুন্দৰভাৱে মই যদি কথাটো কৈ দিওঁ তেওঁলোকে সেই কথাখিনিৰ পৰাও বহুতো উপকৃত হয় বাস্তৱত কিছুমান আমাৰ এনেকুৱা হয় এটা সাধুকথা যদি মই এটাৰ একেবাৰে নজনা ল'ৰা এটাক মই পঢ়াওঁ তেতিয়া পঢ়াই থাকোঁতে পঢ়াই থাকোঁতে তেওঁ সেইটো কি হ'ব কি হ'বকৈ সেই ঘটনাটো কি হ'ব পাছলৈ শেষলৈ শুনিবলৈ বেছি উৎসুক হয় উৎসুক হৈ থাকোঁতে তেওঁলোকে সম্পূৰ্ণ কথাখিনি তেওঁলোকে গম পায় আৰু সাধুতোৰ জৰিয়তে তেওঁলোকে অকমান পঢ়িবলৈ আগ্ৰহী হয় সেয়েহে সকলোৱে লিখাৰ ক্ষেত্ৰত বা লিখনৰ ক্ষেত্ৰত সুন্দৰকৈ লিখিব লাগে আৰু বিশেষকৈ বানানৰ প্ৰতি চকু দিব লাগে বানান তেওঁলোকে ভুল নকৰাকৈ লিখিব পাৰে আৰু পঢ়িবলৈয়ো পাৰে সেই গতিকে মই এটা লিখনত কোনে কিমান বিষয়ে জানিব পাৰে সেই বিষয়ে সকলোৱে জনা ভাল যে অকল ছাত্ৰ ছাত্ৰী বা গাঁৱৰ বয়সীয়াল বুলিয়ে নহয় এটা বাস্তৱ কাহিনীৰ লিখনত বহুখিনি ক্ষেত্ৰত মানে প্ৰভাৱ পৰে এটা নজনা কথা জানিব পাৰে আৰু নোৱাৰা কথাটো তেওঁলোকে বাৰে বাৰে শিকিব পাৰে আৰু এটা কাহিনী যদি তেওঁলোকে শুনি থাকে শেষলৈকে কি হ'ব সেই বিষয়েও তেওঁলোকে জানিবলৈ বিচাৰে সেই গতিকে লিখনৰ ক্ষেত্ৰত সকলোৱে মন দিব লাগে আমি এই বিষয়ে পঢ়িলে কিমান আমি উপকৃত হওঁ সেই বিষয়ে ভালকৈ জানিলেহে মানে সকলোৱে বুজি পায় যে কাহিনীটো কি হ'ব তেতিয়া তেওঁলোকে উপকৃত হ'ব পঢ়াৰ প্ৰতি বা লিখনৰ প্ৰতি সকলোৱে সেইটো মানে সেই সময়খন ভালদৰে পঢ়ি জানিবলৈ জানিলে তেওঁলোকে উপকৃত হ'ব